অঁ শুনিছো হেল্ল' হাঁ কোনে কৈছে আপুনি কোনে কৈছে হয় শংকৰদেৱ চিল্ক হাউচত ফোন কৰিছে আপুনি অঁ কি কাপোৰ লাগিছিল আপোনাৰ আমাৰটো দোকানত ধৰক চব কাপোৰেই এভেইলেবল আছে আপোনাক কেনেকুৱা অকেজনত কি কাপোৰ লাগিছিল আপোনাক কেইযোৰ মান কাপোৰ লাগিব কাপোৰ লাগিছিল আপোনাৰ বাজেটটো জনাব বিচাৰিব নেকি

পাটৰ কাপোৰ আপুনি বিশ হাজাৰত হ'লে খুব মানে বিশ হাজাৰত দুযোৰ কাপোৰ মানে পাব আপুনি কিন্তু ইমান ভাল কাপোৰ পাব বুলি মই কব নোৱাৰিম দোকানত গৈ দোকানত আহি চাব পাৰে কিন্তু যদি আপুনি আপোনাৰ হিচাপে কৰে যে এইখিনিমান বাজেটত লাগে আমি সেই হিচাপে আপোনাক কাপোৰ দিব পাৰিম ধৰক বেছি ফুল নথকা তেনেকুৱা আৰু যদি বেছি কাপোৰ লয় তেতিয়া হয়টো কমাই দিৱ পাৰিম গতিকে আপুনি দোকানলৈ আহি চাই যাব পাৰে এবাৰ আপোনাক পঠিয়াই দিয়া হ'ব আপুনি এবাৰ দোকানত আহি চাই লব পাৰে অঁ ঠিক আছে বাৰু ঠিক আছে ঠিক আছে বাৰু ঠিক আছে বাৰু